বৰ্তমান অসমৰ স্কুল বা বিদ্যালয়সমূহত প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তি লাভ কৰিব পাৰে কাৰণ অসম চৰকাৰে সদ্যহতে ক্লাছ ওৱানৰ পৰা স্নাতক পৰ্য্যায়লৈকে বিনামূলীয়া শিক্ষা প্ৰদানৰ সুবিধা প্ৰদান কৰিছে এই ক্ষেত্ৰত অসমৰ বিদ্যালয়সমূহত নামভৰ্তি কৰিবৰ বাবে চৰকাৰী বিদ্যালয়সমূহত বিনামূলীয়াভাৱে লাভ কৰিব পাৰি লগতে যিসমূহ যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সেইবোৰত আমি মাচুল প্ৰদান কৰিব লাগে এতিয়া বিদ্যালয়সমূহত নামভৰ্তি কৰিবৰ বাবে আমাক জন্মৰ প্ৰমাণ পত্ৰ লাগে ফটোকপি লাগে দুকপি ফটো লাগে তাৰপিছত পিতৃ মাতৃৰ পৰিচয়পত্ৰ লাগে আৰু বেংক পাছবুক লাগে